আমাৰ সাংস্কৃতিক উৎসৱেই হ'ল বিহু আৰু বেলেগ নাই আমি বিহুহে বেছিকৈ ভাল পাওঁ বিহু হ'ল আমাৰ তিনিটা বহাগ বিহু মাঘ বিহু কাতি বিহু বহাগ বিহুত আমি গৰু গা ধুৱাওঁ গৰু গা ৰাতিপুৱা সিহঁতক বিললে বা নদী কিনাৰলৈ লৈ যাওঁ লৈ যাওঁ তাত আমি চাগ বনাওঁ এডলীয়া চাগ বনাওঁ দুডলীয়া চাগ বনাওঁ তিনিডলীয়া চাগ বনাওঁ তাত জাতিলাও থেকেৰা কেৰেলা বেঙেনা ইত্যাদি গোঁজি গোঁজি দিওঁ সেই চাগ এখন চালনীত লওঁ লৈ মাখিলতি দীঘলতি সিহঁতক মাৰিবৰ কাৰণে হাতত লৈ লওঁ সেইদিনা গৰুক এছাৰি নলগাওঁ বিললৈ লৈ যাওঁ লৈ যাওঁতে কৈ যাওঁ বেঙেনা খা কেৰেলা খা থেকেৰা খা জাতিলাও খা বছৰে বছৰে বাঢ়ি যা সেই বুলি গৰুবিলাক খেদাই বিললৈ লৈ যাওঁ লৈ গৈ সিহঁতক গা ধুৱাওঁগৈ গা ধোৱাই মেলি থৈ তাত গুচি আহোঁ আহি সেই চাগবিলাক আমাৰ গোহালি ওপৰত গোঁজি থওঁ গোঁজি থোৱা পিছত ভিতৰলৈ আহি গা চা ধুই জা জলপান খালোঁ খোৱা পাছত সিহঁতি আবেলি আৰু ঘৰলৈ আহে গৰুবিলাক অহাৰ পিছত খুটিয়ে খুটিয়ে সিহঁতক পঘা বনাওঁ প্ৰত্যেকটা খুটিত প্ৰত্যেকডাল পঘা গোঁজি গোঁজি দিলোঁ সিহঁতক বান্ধিবৰ কাৰণে তাৰপাছত গৰুবিলাক অহাৰ লগে লগে গোহালিত বান্ধিলোঁ বন্ধাৰ পিছত পিঠা খাবলৈ দিলোঁ পিঠা খোৱাই খায় নাখায় নাই তাৰপাছত গধূলি হোৱাৰ লগে লগে গোহালিৰ আগে আগে এটা জাগ দিওঁ সেই জাগ দিয়াৰ পাছত গৰু বন্ধা হৈ গ'ল হোৱা পাছত গধূলিলৈ আমাৰ হুঁচৰি আহে ঘৰে ঘৰে হুঁচৰি গায় গোৱা পাছত বিহু তেনেকৈ সেই বহাগ বিহু পালন কৰা হ'ল হোৱা পাছত আহিলে মাঘ বিহু মাঘ বিহুত আকৌ কি কৰোঁ গধূলি আমাৰ মেজি ভোজ কৰে গোটেই ৰাইজ গোট খায় গোট খাই এটা মেজি ডবল ভোজ হয় ভোজ হয় তাতে ফূৰ্ত্তি ফাৰ্ত্তা কৰি ভোজ ভাত খোৱা হয় বহুত ৰাইজ হয় খোৱাৰ পিছত ঘৰলৈ আহোঁ আহি পিঠা বনাওঁ বনাই খাই বৈ শোৱা হয় ৰাতিপুৱা চাৰিটা বা তিনিটা বজাত তাত মেজি জ্বলাওঁ মেজি জ্বলাই ঘৰত মানে গোটেই ৰাইজ আৰু গোট খায় সেনেকৈ মেজি জ্বলোৱা হয় মেজি জ্বলোৱাৰ পিছত ঘৰলৈ আহোঁ সেইটো আহি আৰু তাত ঘৰত আহি গা চা ধুই মেলি জা জলপান খাই বিহু ফূৰ্ত্তি কৰোঁ মাঘ বিহু একেবাৰে তেনেকৈ হৈ যায় হোৱা পাছত আহিলে কাতি বিহু কাতি বিহুত কৰোঁ আমি কি ধান গছবিলাকক চাকি জ্বলাই ঘৰে ঘৰে বন্তি জ্বলাওঁ ধানক পথাৰত গৈ চাকি বন্তি জ্বলাওঁগৈ জ্বলাই আহি গধূলিলৈ আমি তুলসী তলত এগছি বন্তি জ্বলাই তুলসী বিহু গাওঁ তাত প্ৰত্যেকৰ ঘৰতে তুলসী মানুহ ল'ৰা ছোৱালী গোট খাই তুলসী বিহু গাওঁগৈ গাই আহি আৰু কাতি বিহু তেনেকৈয়ে সেইটো হ'ল কঙালী বিহু তেনেকৈ আমাৰ বিহুকেইটা চলি যায়